ঐ জানানে আজিকালি পঢ়া শুনাটো যিকোনো ক্ষেত্ৰত হ'লেও প্ৰয়োজনী হৈ পৰিছে ক'ৰবাত তুমি ফুৰিবলৈ যাবা ক'ৰবাত বেংকৰ কামত যাবা মেডিকেল যাবা কলেজত এখন এডমিশ্যন ল'বলৈ যাবা যিকোনো ক্ষেত্ৰত হ'লেও আজিকালি পঢ়া শুনাটো বহুত জৰুৰী হৈ পৰিছে ফৰ্ম ফিল আপ কৰিবলৈ হ'লেও তুমি পঢ়া শুনাটো জানিব লাগিব প মানে পঢ়া শুনা বুলি ক'বলৈ গ'লে প্ৰায় সকলো ক্ষেত্ৰতে প্ৰয়োজনীয় হৈ পৰিছে অডিঅ' বুক কৰ জৰিয়তে আজিকালি বহুতো সহায় হৈছে কোনোবাই মানে তোমাৰ কিতাপ বহী কিনিব পৰা সামৰ্থ্য নাই কিন্তু হ'লেও আজিকালি প্ৰায় সকলোৰে ঘৰে ঘৰে মোবাইল ফোনটো আছেই তো মোবাইল ফোনতে তোমাৰ অডিঅ' বুকৰ জৰিয়তে নিজৰ সাধাৰণ জ্ঞানখিনি পাব পাৰিছে কিতাপৰ পৰা পঢ়া সামৰ্থ্য নহ'লেও তেওঁলোকে অডিঅ' বুকৰ জৰিয়তে শুনি হ'লেও তেওঁলোকে বহুত তেনেকৈ নহুত জ্ঞান লাভ পাৰিছে জ্ঞান লাভ পাব পাৰিছে মোবাইল আজিকালি প্ৰায় সকলোৱে মোবাইল ইউজ কৰেই সকলোৰে হাতে হাতে মোবাইল ফোন থাকেই কিন্তু আজিকালি প্ৰজন্মত ল'ৰা ছোৱালীয়ে মোবাইল ফোনৰ বে যিমান পাৰে সিমান মানে বেয়াৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিছে গেম খেলে কোন কিবা যিকোনো কামত হ'লেও বিজি হৈ পৰিছে কিন্তু তেওঁলোকে যদি তাৰ সঠিক ব্যৱহাৰটো গম পাই কিনে মোবাইল ফোনত তেওঁলোকে যদি পঢ়া শুনা ক্ষেত্ৰত সাধাৰণ জ্ঞানকণ হ'লেও আনিব পাৰে তেন্তে আজিকালি সেইবোৰ বহুত লেপটপ ঠিক তেনেদৰে লেপটপৰ ক্ষেত্ৰতো বহুত তোমাৰ মানে গেম খেলে কিবা এইবোৰ যি তি এনেকুৱা ধৰণৰ কামবোৰ কৰে কিন্তু যিমান পাৰি লেপটপতো তোমাৰ পঢ়া শুনা বহুতো জ্ঞান পাব পাৰি যিমান পাৰি লেপটপটোৰ স সহায়তো তোমালোকে বহুতো মানে জ্ঞান পাব পাৰি আৰু আজিকালি যিকোনো ক্ষেত্ৰত হ'লেও তোমাৰ আজিকালি যিমান পাৰি সকলো বস্তুৰে সঠিক মানে ব্যৱহাৰটো জানিব লাগে বেয়া ব্যৱহাৰো বহুতেই কৰে কিন্তু যিমান পাৰি বেয়া ব্যৱহাৰটো তুমি এৰি কেনে নিজক সঠিক ব্যৱহাৰটো নিজে বাছি ল'ব জানিব লাগিব যিমান পাৰি তাৰমানে এতিয়া এই অডিঅ' বুকৰ কথাতেই ধৰা তোমালোকে মানে যিমান হয় মানে তুমি ঠিক তেনেকৈ ব্যৱহাৰখিনি যদি নিজে গম পাই লোৱা অডিঅ' বুকটো ডাউনলোড কৰিলা তুমি নিজে শুনিলা কথাখিনি তুমি বুজিলা তাৰ পৰা তুমি বেলেগ এজনকো তুমি জ্ঞান দিব পাৰিবা নিজেও বুজিলা তুমি ক'ৰবাত ফুৰিবলৈ গ'লা তাত কেনেদৰে বেলেগ এজন মানুহৰ লগত কথা পাতিব পাৰি কি কৰিব পাৰি তেওঁৰ তেওঁক কেনেকৈ বুজাব পাৰি কথাষাৰ ঠিক তেনেদৰে মানে তোমালোকৰ বহুতো সুবিধা আছে আজিকালি মোবাইলটোতো প্ৰায় সকলোৱেই ব্যৱহাৰ কৰে আজিকালি কাৰ ওচৰতনো মোবাইল নাথাকে তোমালোকে মোবাইলবোৰ যিমান পাৰা ভাল ব্যৱহাৰ ব্যৱহাৰ কৰিব লাগে ভালদৰে মানে চলাব লাগে